হেল্ল' প্ৰাণজিত ট্ৰেভেল হয়নে বাৰু কাইলৈ পুৱাই মোৰ গুৱাহাটীলৈ যাবলগীয়া আছিল আপোনালোকৰ এ চি উপলব্ধ থকা গাড়ী এখনত মোৰ চিট এটা বুক কৰি দিব পাৰিবনে বাৰু যদি পাৰে ফোন কৰি মোক জনাবচোন দেই